অসমীয়া সংস্কৃতি এনে এটা অনুষ্ঠান উৎসৱৰ লগে লগে নোহোৱা হৈছে এইটো হ'ল কাতি বিহু কাতি বিহু আজিকালি কেতিয়া হয় মানুহে গমেই নোপোৱা হৈ গৈছে